আমাৰ এই চহৰখনৰ মানে আমি ভাৱোঁ যে বিয়া এটা পৱিত্ৰ বন্ধন গতিকে আমাৰ আগৰ আগৰ খিনি সময়ত কি আছিল মানে ধৰক কোনোবাই কাৰোবাৰ ঘৰত এটা মানে বিবাহ বিবাহ যোগ্যা ছোৱালী আছে আৰু সেই ছোৱালীটোৰ বিষয়ে আমাৰ কোনোবা আমি আজিকালি ঘটক বুলি কওঁ কোনোবা ওচৰ চুবুৰীয়াই বা তেওঁৰ কোনোবা শুভাকাংক্ষীয়ে কইভাত যদি ভাল দৰা এটা পায় মানে বৰ আমি বৰপেইটা ভাষাত বৰ বুলি কওঁ বৰ এটা পায় সেই বৰটোৰ খবৰ দিয়ে তেতিয়া কি কৰে অঁ মানে বৰ পক্ষৰ মানুহে আহি কইনা পক্ষৰ মানুহৰ ঘৰত মানে সেই ছোৱালীৰ ঘৰত মানে আহে ছোৱালী চাবা আহে ছোৱালী চাবা আহোঁতে তেওঁলোকে যদি ছোৱালী পচন্দ হয় তেনেহ'লি তেওঁলোকে একেলগে বিয়াৰ তাৰিখ বাৰ ঠিক কৰি যায় তাৰ পিছত এটা সময়ত আৰু এই বৰ পক্ষৰ ফালৰ পৰা কিছু মানে তেওঁলোকৰ সমাজৰ গণ্য মান্য মানুহ লৈ আহি কইনা ঘৰত আহে আহি নীতি নিয়ম অনুসাৰে ছোৱালীটোক চাই পচন্দ কৰে আৰু সেইটো আমাৰ তাতে কিবা কিবি সেই ছোৱালী চাবা আহোঁতে তেওঁলোকে ছোৱালীৰ প্ৰতি সন্মান জনাই কিবা কিবি লৈও আহে আৰু সেইটো আমাৰ এই বৰপেটা চহৰত খাতাৰ ভাৰ বুলি কয় আৰু সেনেকেই খাতা কৰে খাতা কৰা মানে এই তাৰিখ বাৰ ঠিক কৰা একদম শুদ্ধ তাৰিখ বাৰ ঠিক কৰা হয় আৰু সেই তাৰিখ বাৰ অনুযায়ী পিছত তেওঁলোকে আঙঠি পিন্ধাই আগতে আমাৰ দৰা আহি আঙঠি নিপিন্ধইছিল আজিকালি মানে এটা নিয়ম হৈছে কিছু মানুহৰ সকলোৰে নহয় দৰাই নিজে আহি আঙঠি পিন্ধেই যায় তাৰ পিছত বিয়াৰ আগতে সেই তেলৰভাৰ আমি তেলৰভাৰ বুলি কওঁ অন্যই জোৰোণ বুলি কয় তেলৰ ভাৰ দি যায় কইনাক দি তেলৰ ভাৰৰ পিছত আৰু বিয়া হয় এনেদৰে আমাৰ বন্দবস্তিটো প্ৰথম বন্দবস্তিটো তেনেকে হয় যে কোনবাই মানে হয়তো উপযুক্ত দৰা কইনা থাকলি মানে সেনেকে কোৱা কুই কৰি উলিওৱা হয়